হেল্ল' মই পি এম কে ভি ৱাই ৱাইত প্ৰশিক্ষণ কাৰ্যসূচীত ইতিমধ্যে নামভৰ্তি কৰিছো কিন্তু মই অধিৱেশনৰ সময় বিষয়ে জনা নাই গতিকে এই অধিৱেশনৰ মোক সময়টো জনাই দিবলে আপোনালোকক অনুৰোধ কৰিছো মই এই অধিৱেশনৰ সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই পি এম কে ভি ৱাই বিষয়ে জানিব বিচাৰিছোঁ